মোৰ কণ্ঠস্বৰৰ বা হ'ৰ্চনেছ নিয়ন্ত্ৰণ কৰাৰ কাৰণে মই সদায় গৰম পানী খাওঁ তাৰপিছত মৌ পানীত মিহলাই খাওঁ অকমান চৰ্দি লাগিলে মৌ তেনেকৈ খাওঁ আৰু কণ্ঠচৰ সদায় ভালে ৰাখিবলৈ মই বহুত যত্ন লওঁ গৰম পানী কুহুমীয়া পানী আৰু মৌজোল মৌজোল তাৰপিছত মিঠাতেল তেনেকৈ খাওঁ আৰু মিঠাতেলটো হৈছে আগৰ দিনৰ আমাৰ আইতাহঁতে কৈছিলে যে মিঠাতেল খাব লাগে মাত ভালে ৰাখিবলৈ তো তেনেকৈ মিঠাতেল খাওঁ আৰু পিছে কাঁহ হ'লে কেতিয়াবা বা চৰ্দি লাগিলে মৌ মৌ খাওঁ মৌজোল খাওঁ তেনেকৈ মই মোৰ নিজৰ কণ্ঠচৰ যত্ন লওঁ থেংক ইউ কণ্ঠস্বৰৰ যত্ন লওঁ আৰু নিজৰ কণ্ঠ ভালে ৰাখিবলৈ সদায় চেষ্টা কৰোঁ যিহেতুকে কেতিয়াবা কেতিয়াবা গান গাবলৈও চেষ্টা কৰোঁ সেই সেই তেনেকৈ মানে নিজে নিজে নিজৰ কণ্ঠৰ যত্ন লওঁ গৰম পানী সদায় ব্যৱহাৰ কৰোঁ গৰম পানীত নিমখ মিহল মিহলাই সদায় মুখখন কুলুকুলো কৰোঁ তেনেকৈ কৰোঁ আৰু আৰু মোৰ গলত গৰম কাপোৰ লৈ থাকোঁ বেছি ঠাণ্ডা হ'লে গৰম কাপোৰ লৈ মুখখন ফালে গৰম কাপোৰ লওঁ গলত লৈ পেলাই শুওতে গৰম কাপোৰৰ বান্ধি লওঁ তেনেকৈ তেনেকৈ লওঁ আৰু অঁ কেতিয়া ভিক্স ভিক্স লগাই থওঁ কণ্ঠস্বৰত যাতে ভাল হয় মাত ভাল হয় চৰ্দি নালাগে তেনেকৈ কণ্ঠস্বৰত লগাই লওঁ আৰু মোৰ তেনেকৈ কিবা কিবি খাওঁ আৰু মাহঁতে আমাৰ দিয়ে কিবা কিবি শাক পাচলি যেনেকে খালেও ভাল হয় যিহেতুকে তো মাহঁতে দিয়ে আৰু শাক পাচলি তেনেকৈ দিয়ে ৰান্ধি পেলাই গৰম বস্তু খাব দিয়ে গৰম গাখীৰ খাওঁ আৰু ঠাণ্ডা বস্তু নাখাওঁ যেনেকৈ ঠাণ্ডা যিকোনো চাণ্ডা চব্জিয়েই হওক বা শাক পাচলিয়েই হওক ঠাণ্ডা বস্তু কেতিয়াও নাখাওঁ সদায় গৰম বস্তুৱে খাওঁ গৰম বস্তু খাই থাকোঁ সদায় সেইকাৰণে মোৰ কণ্ঠস্বৰ আজি ভালে আছে আৰু মই বেছিকৈ বেছিকৈ মই সেই খাওঁ কি কয় মৌ খাাই থাকোঁ মৌ জোল মৌ খাই থাকিলে বেছি ভালে থাকে মই মোৰ কণ্ঠৰ সদায় বহু যত্ন লওঁ মই মোৰ কণ্ঠ সদায় ফালে ৰাখিবলৈ চেষ্টা কৰোঁ মই মোৰ কণ্ঠবোৰ যাতে ভালে থাকে তাৰ কাৰণে সদায় কষ্ট কৰি থাকোঁ মই মাফ্লাই ব্যৱহাৰ কৰোঁ ঠাণ্ডা দিনত গৰম পানী ব্যৱহাৰ কৰোঁ ঠাণ্ডা দিনত মাৰফ্লাই ব্যৱহাৰ কৰোঁ আৰু কাঁহ চৰ্দি যাতে সোনকালে নহয় তাৰ কাৰণে সদায় চেষ্টা কৰোঁ কাঁহ চৰ্দি ভালে ভাল হ'বলৈ চেষ্টা কৰোঁ সদায়

বহুত যত্ন লওঁ আৰু আৰু সদায় জুইৰ ওচৰত বহিলে হাতখন জুইত সেকি অলপমান গলত লগাই দিওঁ যাতে ভাল লাগে আৰু জালুক গুড়ি কৰি ৰঙা চাহত জালুক মিহলাই তেনেকৈ ৰঙা চাহ খাওঁ তেতিয়া গলটো ভাল হয় গলটো ভাল লাগে আৰু বেছি ঠাণ্ডা লাগিলেও কি কৰোঁ মাফলা এখন লওঁ আৰু কি কয় জালুক দিয়া চাহ একাপ খাই দিওঁ তেতিয়া গলটো বহুত ভাল লাগি যায় আৰু নিজে নিজৰ কণ্ঠৰ সদায় যত্ন লৈ মই বহুত ভাল পাওঁ নিজৰ কণ্ঠৰ যত্ন মই সদায় লওঁ মই কৈছোঁৱে যে মই মৌ খাওঁ তাৰপিছত গৰম পানী ব্যৱহাৰ কৰোঁ গৰম কাপোৰ ব্যৱহাৰ কৰোঁ সদায় নিজৰ কণ্ঠ ভালে ৰাখিবলৈ চেষ্টা কৰোঁ যিহেতু আমাৰ কণ্ঠই মেইন আমাৰ কণ্ঠতেই সকলো আছে আমাৰ কণ্ঠটো ভালে থাকিলে আমাৰ কথা কোৱাত বা মাত দিবলৈ অসুবিধা হয় সেইকাৰণে নিজৰ কণ্ঠটো ওপৰত সদায় গুৰুত্ব দিওঁ কণ্ঠটো ভালে ৰাখিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ খোৱা লোৱাৰ ওপৰত যত্ন দিওঁ তাৰপিছত গৰম বস্তু খাওঁ সদায় তেনেকৈ মোৰ কণ্ঠ ভালেই আছে আজি আৰু আপোনালোকেও নিজৰ কণ্ঠৰ যত্ন ল'ব বেছি ঠাণ্ডা বস্তু খাব নেলাগে মই আইচক্ৰীম তেনেকৈ বন্ধা বস্তুবোৰ নাখাওঁ পাৰিলে মই যিমান পাৰোঁ গৰম বস্তুৱে খাওঁ আইচক্ৰীমবোৰ খালে বেছি চৰ্দি হয় মোৰ সেইকাৰণে মই আইচক্ৰীমে খাওঁ আইচক্ৰীম নাখাওঁ ক্ষমা কৰিব মই আইচক্ৰীম নাখাওঁ যিহেতু আইচক্ৰীম খালে বেছি চৰ্দি লাগে বা গলটো কিবা হৈ যায় তেনেকৈ মই চ আইচক্ৰীম নাখাওঁ মই খালি গৰম বস্তু খাওঁ লগতে জালুক দিয়া চাহটো মই বেছিকৈ খাওঁ যিহেতু জালুক দিয়া চাহ খালে গলটো ভালে থাকে ৰঙা চাহত জালুক গুৰি পেলাই দি পাই তেনেকৈ খাওঁ আৰু আদা দি চাহ খাওঁ আৰু কেঁচা আদা মই চুবাই খাওঁ চুবাই খাওঁ কেঁচা আদা চুবাই খালেও ভাল লাগে গলটো অলপ জলকীয়া জলকীয়া ফ্লেভাৰটো আহে যে তাতে ভাল লাগে কেঁচা আদা চুবাই খাওঁ আৰু জালুকৰ গুড়ি খাওঁ তেনেকৈ খাওঁ আৰু তেনেকৈয়ে মই মোৰ কণ্ঠৰ যত্ন লৈ আছোঁ আৰু সদায় লৈ থাকিম আৰু মই মৌ তেনেকৈ ৰাতি খাওঁ শোৱাৰ আগতে মৌ খাই হওঁ আৰু দিনতো মৌ খাওঁ তেনেকৈ মৌ খাই পেলাই এনেকৈ নিজৰ স্বাস্থ্যৰ নিজে যত্ন লৈ আছোঁ আৰু